হয় কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য তাত যথেষ্ট মানে অভয়াৰণ্য হয় অঞ্চল মানে কি ঘন হাবি হাবিৰে বন হাবিৰে পৰিপূৰ্ণ জেগা তাত ধৰি লওক বন্য জীৱ যেনেকৈ এশিঙীয়া গঁড়ৰ বাবেতো বিখ্যাত ইয়াত বিভিন্ন বাহিৰৰ ৰাষ্ট্ৰ বাহিৰৰ দেশৰ পৰা মানুহবিলাক অসমলৈ আহি এই ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ আহে এশিঙীয়া গঁড়ৰ বিষয়ে চাবলৈ আহে তাৰ লগতে প্ৰকৃতিৰ লগত যিসকল যিসকলে প্ৰকৃতিক ভাল পায় তেওঁলোকেতো বহুত উপভোগ কৰে আৰু তেওঁলোকে প্ৰায় মানে কি ধৰি লওক উইণ্টাৰ ছিজনটোত তেওঁলোকে ইয়াতেই অতিবাহিত কৰে বুলিও ক'লেও বেয়া নহয় কাজিৰঙাত আমাৰ নিচেই গোলাঘাট জিলাৰ ভিতৰতে আমাৰ নিচেই ওচৰত গতিকে তাত অকল গঁড় বুলিয়েই নহয় তাত হৰিণা হৰিণা পহু বাঘ আপোনাৰ হাতী অন্যান্য বান্দৰ চৰাই চিৰিকতি অনেক ধৰণৰ পোৱা যায় মাছ বনাঞ্চলত ধৰি লওক যি মাছ তাত প্ৰকাণ্ড প্ৰকাণ্ড মাছ পোৱা যায় আৰু যথেষ্ট বহল এলেকা কাজিৰঙাখন গতিকে এটাই চাইড এফেক্ট আছে বনা বনাঞ্চলখনৰ যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ ফ্লাড হয় ব্ৰহ্মপুত্ৰ যেতিয়া ফ্লাড হয় তেতিয়া ধৰি লওক কাজিৰঙাত ফ্লাডটো গোটেই সিঁচৰিত হৈ যায় তেতিয়া বন্য জীৱবিলাক মানে ধৰি লওক এই কাৰ্বি পাহাৰলৈ ঢাপলি মেলে ওচৰতে মানে কি ৰাষ্ট্ৰীয় সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ধৰি লওক এই কাৰ্বিআং কাৰ্বি আংলং যিখন পাহাৰ সেই পাহাৰলৈ ঢাপলি মেলে তেতিয়া তেওঁলোকে সুৰক্ষিত ঠাই বিচাৰে আৰু হাইলেণ্ড আমাৰ চৰকাৰে অসম চৰকাৰে ধৰি লওক হাইলেণ্ড প্ৰস্তুত কৰিছে হাইলেণ্ডত কৰিছে যদিও তেওঁলোকে যেতিয়া ঘাঁহ হাইলেণ্ডত থাকে কিন্তু ঘাঁহ বন যেতিয়া তেওঁলোকৰ খাবলৈ নাইকিয়া হৈ যায় তেতিয়া জীৱ জন্তুবিলাক মানে কি ঘাঁহ বন বিচাৰি অকল থাকিবলৈ পালেইতো নহ'ব একেৰাহে যদি দহদিন যদি বানপানী হৈ থাকে গোটেই ফ্লাড হৈ থাকে গোটেই পানীৰে সিঁচৰিত হৈ থাকে তেতিয়া তেওঁলোকৰ চৰিবলৈ বা ঘাঁহ খাবলৈতো নাইকিয়া হৈ যায় গতিকে ঘাঁহৰ ঘাঁহ খাবৰ কাৰণে ধৰি লওক তেওঁলোকে পাহাৰলৈ পাহাৰলৈ গুচি যায় মোৰ যোৱাৰ এক্সপিৰিয়েঞ্চ মই কেইবাবাৰো কাজিৰঙা ফুৰিছোঁ কাজিৰঙা অৰ্কিড পাৰ্ক বুলিও এটা পাৰ্ক খোলা হৈছে সেই অৰ্কিড পাৰ্কত ধৰি লওক অসমৰ সংস্কৃতিৰ বিষয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে তাত ধুনীয়া এটা পাৰ্ক আছে তাত পাৰ্কৰ যিসকল ভিজিটৰ যিসকল আছে আমাৰ সহায়ক থাকে সেই সহায়কসকলে কথাবিলাক বুজাই দিয়ে আৰু তেওঁলোকে কৈ দিয়ে এনেকুৱা বস্তু এইটো এনেকুৱা বস্তু এইটো এইটো জনজাতিৰ হয় এইটো এইটো জনজাতিৰ হয় এই মানে তাত মানে হেৰি মিউজিয়ামৰ লিখিয়া মানে সংগ্ৰহ কৰি ৰাখিছে বস্তুটো গতিকে কাজিৰঙাটো বৰ আটকধুনীয়া ঠাই মানে ধৰক জীৱ জন্তু চাবলৈ গাড়ী ব্যৱহাৰ কৰা হয় সৰু সৰু গাড়ী ব্যৱহাৰ কৰা হয় আৰু যদি নহয় বোলে মই হাতীৰ পিঠিত উঠি চাওঁ বুলি কয় তেতিয়া হাতীৰ পিঠিত চাবলৈ যাব পাৰে মানুহ তেনেকুৱা সুচল সু ব্যৱস্থা আছে ধৰি লওক একেলগতে মানে ধৰি লওক পাঁচশ এহেজাৰ মানুহ তেনেকৈ হাতীৰ পিঠিত উঠি বা গাড়ীত উঠি এনেকৈ পৰিভ্ৰমণ কৰিব পাৰে চাব পাৰে তাত বনা বনাঞ্চল যিসকল ফৰেষ্টৰ যিসকল মানুহ থাকে তেখেতসকলে ভাল নিৰাপত্তা কৰি মানে মানুহবিলাকক তালৈ লৈ যায় আৰু দেখুৱাই লৈ আহে তেনেকুৱা এটা ব্যৱস্থা আছে ভাল লাগে কাজিৰঙা বুলি ক'লে ৰাষ্ট্ৰ এতিয়া আমাৰ ভাৰতবৰ্ষৰ এটা প্ৰসিদ্ধ ঠাই হয় গতিকে তাতো বহুত মানুহ আহে ধৰি লওক বিদেশৰ পৰাও মানুহ ইয়ালৈ আহে গতিকে অসমৰ এটা কি আৰ্নিং চ'ৰ্ছ অসমৰ এটা আৰ্নিং চ'ৰ্ছ ধৰি লওক অসমে ইয়াৰ মানে ৰয়েলিটি পায় গতিকে সেই ৰয়েলিটিৰ পৰাও ধৰি লওক অসমখন টনকিয়াল হ'ব পাৰিছে গতিকে ফুৰিবলৈ ভাল লাগে ফুৰিবলৈ থকা ঠাই হয় গতিকে হাবি বননিয়ে আৰু প্ৰকৃতিৰ লগত যিসকল মানুহে ভাল পায় প্ৰকৃতি মানে যিসকল চৰাইপ্ৰেমী প্ৰকৃ প্ৰকৃতিপ্ৰেমীবিলাক যিসকল থাকে তেওঁলোকে ই নিজান বননিত চৰাইবিলাকৰ মাতবিলাক কেনেকৈ মাতিছে কি কৰিছে এইবিলাক চায়েই তেওঁলোকে আপ্লুত হয় আৰু চাই থাকিব লাগে বিচাৰে এনেকুৱা ইয়াকেই কওঁ আৰু